গায়কী শৈলী অনুসৰণ অনুশীলন বুলি ক'বলে গ'লে মই কি হয় কাৰণ সংগীত হৈছে এটা ঈশ্বৰৰ বস্তু বুলি ক'ব লাগিব কাৰণ সংগীত যেতিয়া মানুহে এজন মানুহ যেতিয়া সংগীতত কিবা এটা সংগীতৰ চৰ্চা কৰে সেই মানুহজনৰ কি হয় তেওঁ সদায় পুৱা পুৱাৰ ভাগত কৰিলে সেয়া সম্ফল হয় কাৰণ কি হয় পুৱাৰ সময়টো হৈছে অতিকে এক মানে সুস্থ সময় গতিকে সেই সময়ত মই সাৰেগামা ৰাতিপুৱা শুই উঠিয়েই কি কৰোঁ মই নিৰ্দিষ্ট ধৰণে কুহুমীয়া পানী বা গ্ৰহণ কৰি পেলাই মই নিৰ্দিষ্ট ধৰণে সাৰেগামাপাধানিসা ৰ ৰেৱাজ কৰোঁ আৰু সেইখিনি ভালদৰে কৰোঁ সেয়া বাৰম্বাৰ কৰোঁ যাতে মোৰ সেই কণ্ঠটো কণ্ঠত যাতে সেইখিনি স্কিলখিনি মই আহিব পাৰে এদিনতে নহয় সেয়েহে মই সদায় প্ৰতিদিনে ৰাতিপুৱা সেইখিনি মই অভ্যাস কৰোঁ আৰু সাৰেগামাপাধানিসা মই সেইখিনি অভ্যাস কৰোঁ আৰু সেইখিনি কৰি কৰি মই তাৰ লগতে দুই এক সংগীতৰো চৰ্চা নকৰা নহয় লগতে সেই সংগীতৰো চৰ্চা কৰোঁ আৰু নিৰ্দিষ্টভাৱে এটা সংগীতৰ এটা ৰু নীতি নিয়মৰ মাজেৰে মই সেইখিনি সদায় অনুশীলন কৰোঁ কিন্তু কি হয় সংগীতৰ ক্ষেত্ৰত সংগীতৰ জগতখনো এক সুকীয়া জগত সংগীতৰ জগতখনত কেৱল এটা কণ্ঠ বা এজন ব্যক্তিৰেই প্ৰয়োজন নহয় তাতো বহুতখিনি কথা আহি পৰে যিহেতু আজিকালি সংগীতো হৈছে এক বিশ্বব্যাপী প্ৰক্ৰিয়া সংগীতক এৰাই কোনো চলিব নোৱাৰে কিছুমান হয়তো কি হয় এনেকুৱা প্ৰতিভা থাকি যায় কিছুমান সুবিধাৰ অভাৱত কিছুমান সেনেকুৱা প্ৰতিভা থাকি যাবলগীয়া হয় যিহেতু কি হয় সকলোৱে কিছুমানৰ এতিয়া ঘৰৰ অৱস্থা হয়তো আৰ্থিক অৱস্থাত দুৰ্বলতাৰ বাবে কিছুমানৰ কণ্ঠ থাকিও প্ৰতিভা থাকিও ভাল কেন্দ্ৰ এটাৰ অভাৱত থাকি যায় ভাল প্ৰশিক্ষক এজনৰ অভাৱত সেই প্ৰতিভা হয়তো মৰহি যাবলগীয়া হয় কলিতে তেনেধৰণৰ সমস্যাৰ সন্মুখীন হোৱা যায় যদি মানে সমস্যাৰ সন্মুখীন হোৱা দেখা যায় যদি ধৰক আমাৰ সেইখিনি সমস্যা নিৰাময় কৰিব পাৰে বা দুখীয়া ছাত্ৰ ছাত্ৰীৰ বাবে ভাল এটা উন্নত মানৰ সংগীতৰ শিক্ষা কেন্দ্ৰ খুলিব পাৰে চৰকাৰে যদি সেইখিনি সহায় কৰে যে দুখীয়া দুখীয়া ল'ৰা ছোৱালীক নি পেলাই কি হয় এক যদি যোনে হয়তো সংগীতৰ চৰ্চা কৰে সংগীত গাব পাৰে বা এক সুন্দৰ কণ্ঠ আছে সেই কণ্ঠৰ হয়তো সদ ব্যৱহাৰ কৰিব পাৰে যাতে তেওঁ যাতে সেই সংগীতৰ জগতখনত আগবাঢ়ি যাব পাৰে সেই তেনেধৰণৰ কি হয় তেওঁক সেই যদি অকমান চৰকাৰে সহায় কৰে তেতিয়াহ'লে হয়তো সেই প্ৰতিভাও এদিন জগত ব্যাপি বিয়পি পৰিব হয়ো তেনেকে গাঁৱৰ বা হওক গাঁৱৰটো এখন গাঁৱৰ অঞ্চলতে বহুত যিহেতু গাঁও অঞ্চলবোৰ পিছপৰা হয় কিন্তু পিছপৰা হ'লেও ইয়াত প্ৰতিভাৰ কোনো অভাৱ নাই গাঁও অঞ্চলতে প্ৰতিভাৰ আৰু সংস্কৃতি দিশত সদায় গাঁওখনেই আগবঢ়া আৰু সেয়া লাগিলে শিক্ষা হওক সেয়া নৃত্য গীত হওক হয় উন্নত মানৰ সুবিধা নাপাব পাৰে কিন্তু সকলোৰে ঘৰে ঘৰে এক প্ৰতিভা নথকা নহয় কোনোবাই হয়তো নাচিব পাৰে কোনোৱে গাব পাৰে কিন্তু গাব পৰা কি হয় কোনোবাই দুখীয়া ঘৰৰ ল'ৰা ছোৱালী বা আৰ্থিকভাৱে দুৰ্বল অৱস্থাৰ ল'ৰা ছোৱালীও কি হয় গাব পাৰে মানে তেওঁলোকে বহুত জানে কিন্তু তেওঁলোকৰ কি হয় সেই কলিতে সপোনটো মৰহি যাবলগীয়া হয় যে উন্নত মানৰ সুবিধা নাই বা ঘৰত কোনোবা শিকোৱাৰ কোনো ধৰণৰ এজন প্ৰশিক্ষক নাই আৰু প্ৰশিক্ষকৰ ওচৰলৈ যাবলৈও কি হয় আৰ্থিক সমস্যাত ভোগে হয়তো ফীজ দিব লাগে পইচা দিব লাগে যিখিনি নেকি এজন দিন হাজিৰা কৰা পিতৃৰ বাবে সম্ভৱ নহয় কিন্তু কি হয় সপোন কিন্তু সন্তানৰ সপোনো পূৰ কৰিবলে মন কিন্তু তেওঁলোকৰ হাতত পইচা পাতিও নাথাকে গতিকে সেইখিনি সমস্যা যদি পূৰ কৰিব পাৰে নিশ্চয়কৈ হয়তো সেইখিনি উন্নত হ'ব আৰু যদি দুখীয়া ছাত্ৰ ছাত্ৰীৰ বাবে তেনেধৰণে প্ৰশিক্ষণ কেন্দ্ৰ খুলিব পাৰে তেতিয়াহ'লেও সংগীতৰ জগতখনৰ হ'লেও উন্নত হ'ব আৰু ছাত্ৰ ছাত্ৰীবিলাকেও কি হয় এই প্ৰতিভা থকা ল'ৰা ছোৱালীবিলাক আগবাঢ়ি যাবলৈ এখন মঞ্চ পাব বুলি মই ভাবোঁ মানে